নতুন চামে মানে আমাৰ আমাৰ অঞ্চলৰ বুলি নহয় গোটেই পৃথিৱীতেই আমি দেখিবলৈ পাইছোঁ ফুটবলতকৈ ক্ৰিকেটৰ প্ৰতি ধাউতিটো যথেষ্ট পৰিমাণে বেছি বাৰেপতি আপোনাৰ বাঢ়ি গৈ আছে পৃথিৱীৰ প্ৰতিখন দেশতেই এতিয়া দেখিছোঁ ফুটবল খেলতে যিমান চৰকাৰে বা জনসাধাৰণে মনোযোগ দিয়ে তাতকৈ কিন্তু এশগুণ বেছি ক্ৰিকেটত মনোযোগ দিয়ে সেইটো কিহৰ কাৰণে এতিয়া সেইটো খাটাংকৈ ক'ব নোৱাৰোঁ তথাপিতো আপোনাৰ মানে জনপ্ৰিয়তাটো কিন্তু যথেষ্ট পৰিমাণে ক্ৰিকেটৰ প্ৰতি

মানে ৰাইজ আকৰ্ষিত হৈ গৈ আছে আপোনাৰ এখন ক্ৰিকেট খেলা চাই বা উপভোগ কৰি গোটেই দিনটো বহে আপোনাৰ টি ভিতে বহিলে বা আপোনাৰ খেলাখন শেষ নোহোৱালৈকে চাইয়েই থাকিলে আমি দেখা পাওঁ যথেষ্ট পৰিমাণে মানুহ মানে বহুত উৎসাহিত হৈ থাকে আপোনাৰ ধৰক ইণ্ডিয়া পাকিস্তান বা তেনেকৈ ইণ্ডিয়া অষ্ট্ৰেলিয়া বা আৰু ইণ্ডিয়া ইংলেণ্ড সেই খেলাবিলাকত মানুহ যথেষ্ট মানে উৎকণ্ঠিত হৈ থাকে কেনেকৈ ইণ্ডিয়া জিকে কেনেকৈ ইণ্ডিয়া জিকে মানে তেনেকৈ হেৰি কৰি মানে আপোনাৰ একদম আগ্ৰহেৰে বাট চাই থাকে মানে ইণ্ডিয়া জিকিব লাগে বা তেনেকৈ প্ৰতিখন খেলতে ইণ্ডিয়াৰ ছাপৰ্টাৰবিলাকে ইণ্ডিয়া জিকাটো কামনা কৰে মানে যথেষ্ট আকৰ্ষিত নতুন আন খেল এতিয়া আপোনাৰ খো খো ফুটবল ভলীবল এইবিলাকতকৈ কিন্তু ক্ৰিকেটৰ প্ৰতি মানুহৰ আকৰ্ষণটো যথেষ্ট বেছি মানে খেলখন যথেষ্ট এইটো আপোনাৰ ক'বলৈ গ'লে ষ্টেণ্ডাৰ্ড বুলিয়ে মানুহে কয় যে ক্ৰিকেট খেলখন বৰ ষ্টেণ্ডাৰ্ড খেল সেইকাৰণে বহুতে তেনেকৈ কয় আপোনাৰ সিমান মানে ফুটবলৰগতে বহুত পৰিশ্ৰম নহয় বা হাট ভৰি নাভাগে কিবাকিবি তেনেকৈও কয় কিছুমান মানুহে ফুটবল মনত ফুটবল মনতকৈ ক্ৰিকেটটোত বেছি গুৰুত্ব দিয়ে বা আপোনাৰ নিজৰ ল'ৰাটৱে ভালকৈ অলপ ক্ৰিকেট খেলিব পাৰিলে মানে কোচাৰ চচাৰ দি কৰি মানে উলিয়াই দিবলৈ বিচাৰে আৰু মানে তেনেকৈ এতিয়া ফুটবলত সিমান গুৰুত্ব নিদিয়ে বা আপোনাৰ ভলীবলত গুৰুত্ব নিদিয়ে খো খোত গুৰুত্ব নিদিয়ে বা দিলেও ক্ৰিকেট খেলিলে যিটো পটককৈ এখন খেলতে জনপ্ৰিয়তা বাঢ়ে ফুটবল বা ভলীবল বা অন্যান্য খেলত কিন্তু সেই জনপ্ৰিয়তাটো পটকৈ বাঢ়ি আহিব নোৱাৰে মানে নেবাঢ়ে বুলি মই ভাবোঁ সেইকাৰণে হয়তো আমাৰ মানুহে বা মানে ক্ৰিকেটৰ প্ৰতি গুৰুত্বটো বেছি দিয়ে বুলি মই ভাবিছোঁ ফুটবলতকৈ বা অন্যান্য খেলতকৈ কিন্তু সেইটো বুলি নহয় প্ৰতিখন খেলতে মানুহৰ সমানে গুৰুত্ব থাকিব লাগে ফুটবল ভলীবল বুলি নহয় প্ৰতিখন খেলেই মানুহে খেলিব লাগে খেলটো মানুহৰ খেলিলে স্বাস্থ্য ঠিকেই থাকে বা আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল ৰাইজে ভাল পায় অকল ক্ৰিকেট খেলিয়েই যে জনপ্ৰিয়তা অৰ্জন কৰিব লাগে সেইটোও নহয় আপোনাক যিকোনো খেলতেই মানুহে জনপ্ৰিয়তা অৰ্জন কৰিব লাগে আৰু কৰিব বুলি মই আশাও কৰিছোঁ